পেহী কি কৰি আছে অ' বিহু পালেহি নহয় চাউল উলিয়াইছোঁ আকৌ কৰিব লাগিব কি কি পিঠা পুৰিব অ' যোগাৰ কৰিলোঁ তাকে এতিয়া অ' বৰা চাউল আছে বানাম বুলি ভাবিছোঁ লছকৰা আৰু কি কৈছে অ' তিল কিনিব লাগিব বজাৰৰ পৰা অ'

কিয় জা জলপান ঢেঁকীতে খুন্দিব লাগিব ঢেঁকীৰ পিঠা খায়ো ভাল লাগে হ'ব দিয়ক তেতিয়াহ'লে অ'